হয় মই নেটৱৰ্ক ব্যৱসায়ৰ লগত জড়িত আৰু নেটৱৰ্ক ব্যৱসায়টো মই ক'বলৈ গ'লে নেটৱৰ্ক ব্যৱসায়টো এটা খুব ভাল ব্যৱসায় কিয়নো নেটৱৰ্ক ব্যৱসায় কৰিবৰ বাবে নিজৰ লগতে গোটেই গাঁওখনৰ বা গোটেই সমাজখনৰ বা গোটেই অসমৰ ৰাইজৰ সহায় হয় কিয়নো মই এটা নেটৱৰ্ক ব্যৱসায় কৰিবলৈ যাওঁতে মোৰ লগতে ইজনৰ লগত সিজন সিজনৰ লগত সিজন তেনেকৈ চেইন চিষ্টেমত মোৰ যদি কিবা লাভ হয় মোৰ পিছতে ইজনৰো লাভ হ'ব তাৰপিছৰজনৰ লাভ হ'ব তেনেকৈ নেটৱৰ্ক ব্যৱসায়টো চলি যায় আৰু সেয়ে সেই তেনেকৈ ব্যৱসায় কৰিলে আমি খুব সোনকালে আগবাঢ়ি যাব পাৰোঁ কিয়নো মই দেখি আছোঁ মোৰ ঘৰৰ ওচৰতে এম আই লাইফ ষ্টাইল কৰিছে এম ৱাই কৰিছে তেনেকৈ বহুত নেটৱৰ্ক আহিছে নেটৱৰ্ক ব্যৱসায় আহিছে আৰু নেটৱৰ্ক ব্যৱসায় মানুহে কৰি কেনে বহুত মানুহখিনিয়ে আৰ্থিকভাৱে লাভৱান হ'ব পাৰিছে আৰু ময়ো এতিয়া বৰ্তমান এম আই লাইফ ষ্টাইল নামৰ এটা নেটৱৰ্ক ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ আৰু সেই এম আই লাইভ ষ্টাইল নামৰ নেটৱৰ্ক ব্যৱসায়টো খুব কম সময়ৰ ভিতৰতে এতিয়া গোটেই ভাৰতবৰ্ষতে এটা চিনাকি নেটৱৰ্কিং ব্যৱসায় বুলি ক'লে বেছি কোৱা নহ'ব কিয়নো এম আই লাইফ ষ্টাইলে এতিয়া বহুত মানুহৰ গোটেই জীৱনটোৱে সলনি কৰি দিছে কিয়নো মই নিজেই গম পাইছোঁ যে এম আই লাইফ ষ্টাইলৰ পৰা মই এতিয়া মাহেকত বিছ ত্ৰিছ হাজাৰ টকা এটা ইনকম কৰি থাকিব পাৰিছোঁ মই খুব কম সময় দি কেনে ইমান ভাল এটা ইনকম আহৰণ কৰিব পাৰিছোঁ কিয়নো মই মই নকৰিলেও মোৰ টীমৰ মানুহখিনিয়ে কাম কৰি মোক এটা ভাল প্ৰফিট দিয়ে আৰু এম আই লাইফ ষ্টাইল এনেকুৱা এটা কোম্পানী যিটো কোম্পানীত আপুনি প্ৰত্যেকটো বস্তু এটা এটা ভাল প্ৰাইজত এটা ভাল উন্নত মানদণ্ডৰ বস্তু পাবলৈ মানুহে সক্ষম হয় সেই গতিকে মই নেটৱৰ্ক ব্যৱসায়টো বহুত ভাল বুলিয়ে কওঁ আৰু মই বৰ্তমান যি যুৱ প্ৰজন্ম আহিছে যুৱপ্ৰজন্মই যাতে এই ব্যৱসায়টোৰ লগত জড়িত হৈ নিজৰ জীৱনটো এটা ভাল পথলৈ গতি কৰিব পাৰিব আৰু সেইকাৰণে মই খুব আমাৰ সমাজৰ হেৰিসকলক কওঁ যে ডেকাসকলক কওঁ যে এই ব্যৱসায়টো কৰক এই ব্যৱসায়টো কৰি এটা ভাল এটা টকা আহৰণ কৰিব পাৰিব আৰু নেটৱৰ্ক ব্যৱসায় বুলি ক'লে এতিয়া মই আজি মাৰ্কেটত ওলাই যাব নালাগে মই মোৰ নিজৰ যিবোৰ প্ৰডাক্ট মই প্ৰডাক্ট বস্তু লৈ যাব নালাগে মই খালি তেখেতসকলক ক'ব লাগে ছাজেশ্যন দিব লাগে যে আমুক বস্তুটো এনেকুৱা আমুক বস্তু এনেকুৱা যে আমুকত এখন হেৰি আছে তোমালোকে তাৰপৰা বস্তুটো ইউজ কৰিব পাৰিবা আৰু সেইটো কোৱাৰ লগে লগে ইজনে সিজনক ক'লে সিজনে সিজনক ক'লে সেই বস্তুটো তেনেকৈয়ে আগবাঢ়ি গৈ থাকে আৰু তেনেকৈয়ে সেই ব্যৱসায়টো চলি যায় বুলি মই ভাবোঁ